অঁ কেশৱ খুৰা এই আপুনি ভ্ৰমণত যোৱাৰ কথা কৈছিলে নহয় অঁ তাকে এই আমি মন্দিৰে দৰ্শন কৰোঁ নেকি হয় হয় অঁ অঁ বৈষ্ণৱদেৱীয়ে যাও ব'লক এই জুলাই মাহটো যিহেতু বন্ধই পাম অঁ অঁ ঠিকে অঁ মানুহ সেই অঁ অঁ আমাৰো ফেমিলি এতিয়া সেই কথাটো সুধিব খুজিছোঁ আপুনিতো আগে পিছে গৈছে এই গাড়ী ল'বনে ট্ৰেইনতে যাব অঁ হ হয় হয় অঁ অঁ হয় অঁ অঁ অঁ তাকে অঁ আচ্ছা আচ্ছা আচ্ছা অঁ

অঁ অঁ অঁ নোৱাৰে ঘোৰাতে অঁ অঁ অঁ অঁ তেনেকেই মিলাই ল'ম আৰু যিহেতু সৰু সৰু ল'ৰা ছোৱালীও যাব

অঁ অঁ অঁ অঁ অঁ দিয়ক সৰু ল'ৰা ছোৱালীও যাবতো সেইকাৰণে মানে অলপ ভাবি চিন্তি ল'ব অঁ অঁ যাব পাৰি তাকে অঁ অঁ অঁ অঁ অঁ সেইটোতো আছে অঁ তাকে সেইকাৰণে আপোনাকে ফোন কৰিলোঁ মই হয় হয় হয় আচ্ছা ঠিকে আছে দিয়ক আমাৰ এনেই দুটা পৰিয়ালে যাব দিয়ক মোৰ পৰিয়ালৰ আৰু অঁ অঁ ভাল লাগিব লগে ভাগে অঁ তাকে অঁ অঁ যাব লাগে অঁ তাত আমি প্লেনিংটো কৰিলো অঁ ঠিক আছে দিয়া অঁ অঁ